আমাৰ অঞ্চলত টেকনলজিৰ অগ্ৰগতি বুলিবলৈ যথেষ্টখিনি হৈছে বহুতখিনি টেকনলজি উন্নত হৈছে বৰ্তমানে আগত আমাৰ অঞ্চলত কাৰেণ্টৰ সুবিধা নাছিলে বা বি বিজুলীবাতি সুবিধা নাছিলে বা তাৰকাৰণে টি ভি মোবাইল ফেন এইবিলাক চ চলোৱাৰ পৰা বা ব্যৱহাৰ কৰাৰ পৰা লোকসকল বিৰত আছিলে এতিয়া এইখিনি সুবিধা হৈছে হৈছে যদিও কিছু কিছু অঞ্চলত বা আমাৰ অঞ্চলত ব বৰ্তমানে বহুতখিনি সমস্যাই দেখা দিছে কাৰেণ্টৰ সমস্যা কাৰেণ্ট আমাৰ পৰ্যাপ্ত পৰিমাণে ছাপ্লাই নকৰে বা নিদিয়ে যাৰ কাৰণে আমাৰ আন্ধাৰত থাকিবলগীয়া হয় বা মোবাইল ফোন ব্যৱহাৰ কৰিছো মোবাইল ফোনৰ কৰিব ব্যৱহাৰ কৰিবলও যথেষ্টখিনি অসুবিধা হৈছে মোবাইলৰ চাৰ্জৰ অসুবিধা হয় আৰু মোবাইলৰ মোবাইল ব্যৱহাৰ কৰিবলৈও মানে আপোনাৰ নেটৱৰ্কৰ অসুবিধা যিহেতু নেটৱৰ্ক নাপায় নেটৱৰ্ক নিদিয়ে বা নেটৱৰ্কৰ ভাল ছাৰ্ভিচ নাই আমাৰ এই এইটো অঞ্চলত আৰু মোবাইলৰ বা ফেন টি ভি এইবিলাকৰো মানে এটা এটা বহুত অসুবিধা হৈ আছে আমাৰ যেনেকৈ আপোনাৰ ধৰক আমাৰ ঘৰতে হৈছে আমাৰ সৰু সৰু বাচ্ছা ল'ৰা ছোৱালী আছে তেওঁলোকৰ মানে মোবাইলৰ প্ৰতি বহুত বেছি আকৰ্ষিত হৈছে তেওঁলোকে মোবাইল বিচাৰি থাকে মোবাইলত খে গে'ম খেলা বা কাৰ্টোন চোৱা বা এনেকুৱা ধৰণৰ খিনিতে আজিকালি বেছিভাগ সময় পাৰ কৰিবলৈ বিচাৰে যাৰ কাৰণে পঢ়াত মনোযোগ নিদিয়ে বা টি ভি চোৱা টি ভিত কাৰ্টোন চোৱা এইখিনি ইয়াৰ পৰা যথেষ্টখিনি সমস্যা হৈছে প্ৰথম সমস্যাটো হৈছে চকুৰ চকুৰ প্ৰব্লেম হৈছে চকুৰ অসুবিধাত পৰিছে চকুৰ যিহেতু বহুতখিনি মোবাইল বা টি ভি চালে বেয়া হয় তেনেকৈ হৈছে এইখিনি মানে দূৰ কৰিব পৰা নাই বা হোৱা নাই কিয় আৰু ইয় ইয়াৰ কাৰণে মানে আমাৰ যিখিনি আমাৰ ল'ৰা ছোৱালীৰ দেউতাক মাক বা তেওঁলোকে হয়তো দিব নিবিচাৰে বা নিবিচাৰিলেও ল'ৰা ছোৱালীয়ে আজিকালি এইখিনি বস্তুৰ প্ৰতি আকৰ্ষিত বা বিচাৰি থাকে তেওঁলোকে ল'বলৈ বিচাৰে বা অকণমান সময় পালে মোবাইলটো চাবলৈ বিচাৰে এনেকুৱা হৈছে যাৰ কাৰণে খেলিবলৈ নিবিচাৰে বা ওলাই যাবলৈ নিবিচাৰে সমনীয়াৰ লগত কথা বতৰা পতাৰ পৰা পাতিব নিবিচাৰে আঁতৰি থাকে বা বেছিভাগ সময় মোবাইলত ব্যস্ত হ'বলৈ বিচাৰে বা অকলশৰে থাকি টি ভি চাবলৈ বিচাৰে এনকুৱাখিনি হৈছে আৰু এটা কথা ইয়াতে যদি আমাৰ লোকসকলক যদি অকণ সুবিধা দিয়ে যিহেতু কাৰেণ্টৰ সুবিধাটো বহুত বেছি পৰিমাণে পোৱা নাই কাৰেণ্ট নাই পোৱা কাৰেণ্টটো যদি ধুনীয়াকৈ আমাৰ লোকসকলক দিয়ে সন্ধিয়া সময়ত কাৰেণ্টটো থাকে ভাল হয় তেতিয়া আৰু বহুত আছে এনেকুৱা সমস্যা যাতায়তৰ ক্ষেত্ৰতো বা ৰাস্তা পদূলিৰ ক্ষেত্ৰতো বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছে ৰাস্তা ভাল নোহোৱা ক্ষেত্ৰত ৰোগীসকলকো নিয়া অনা নিয়া কৰিবলৈ দিগদাৰ হয় বা তেনেকৈ আগবঢ়া নাই ইমান মানে সেইটো ওপৰত অকণমান গুৰুত্ব দিব লাগে বহুখিনি সমস্যা দেখা দিছে এইবিলাক সমস্যা আভ্যন্তৰীণ নে বাহ্যিক বুলি ক'বলৈ গ'লে দুইটাই কাৰণ দুইটাই হৈছে আভ্যন্তৰীণ সমস্যাও হয় এয়া বাহ্যিক সমস্যাও হয় ইয়াৰ বাহ্যিক কাৰণ বহুত আছে আৰু এই কাৰণবোৰ ভিতৰত হৈছে বিশেষকৈ গাড়ীৰ সুবিধা গাড়ীৰ যাতায়াতৰ সুবিধা পোৱা নাই বা আমাৰ লোকসকলে যিকোনো ধৰণত যাব নোৱাৰে বা তেওঁলোকৰ নিজৰ সুবিধা নাই তেনেকুৱা এইবিলাকৰ কাৰণে টেকনলজিও বহুত আগবঢ়া যদিও আমাৰ অঞ্চলত পোৱাহি নাই কিয় এইবিলাক এনেকুৱা সমস্যাখিনি দেখা দিছে এনেধৰণে বহু লোকে আ আগবাঢ়িব পৰা নাই কিছু ক্ষেত্ৰত পৰা নাই আগবাঢ়ি যাব প্ৰতিভা থাকিও আগবাঢ়িব পৰা নাই এনেকুৱা হৈছে আৰু তেওঁলোকৰ মানে বহুতখিনি জ্ঞান আছে বা হেৰি আছে তথাপিতো নোৱাৰিছে মানে আগবাঢ়ি যাব কা কাৰণে পৰা নাই ইয়াৰ ক্ষেত্ৰত টেকনলজিয়ে যথেষ্ট উন্নত হ হ'ব লাগিব আৰু উন্নত হ'ব লাগিব বা আমাৰ অঞ্চলত সমূহত পাবহি লাগিব তেতিয়াহে আমাৰ লোকসকলৰ ভাল হ'ব আমাৰ লোকসকলৰ ভাল হ'ব বা আমাৰ সন্তানহঁতৰ ল'ৰা ছোৱালী শিশুসকালৰ ভাল হ'ব জ্যেষ্ঠজনৰো ভাল হ'ব এনেকৈ হ'ব তেতিয়াহে